মোৰ জীৱনৰ আটাইতকৈ গৌৰৱান্বিত সাফল্যতাটোৱেই হৈছে আৰ্থিক দিশ টোতেই হওক সামাজিক দিশটোতেই হওক আৰু সাংস্কৃতিক দিশ আৰ্থিক দিশটোত যে মই এ আজি নিজৰ উপাৰ্জনৰে নিজৰ ঘৰৰ মানুহক কিবা এটা দিব পাৰিছোঁ নিজৰ ঘৰৰ মানুহক এমুঠি খোৱাব পাৰিছোঁ ঘৰৰ মানুহক কিনি যিয়েই লাগে সেইটোৱেই দিব পাৰিছোঁ কাপোৰ কানি টকা পইচা গহনা গাঁঠৰি আদি এই মোৰ সামাজিক দিশটো হৈছে আমাৰ গাঁৱত যিয়ে হওক ৰাসেই হওক ভাওনাই হওক ফাংচনেই হওক বিহুৱেই হওক যিয়েই হওক মানে সেইবোৰত টকা পইচা কিবা এটা আগবঢ়াব পাৰিছোঁ লগৰখিনিৰ লগত গৈ অলপ কালেকচন কৰাত লাগি দিব পাৰিছোঁ

সাংস্কৃতিক দিশটোত হ'ল এই যে ঢোল খোল নেগেৰা গগনা বাঁহী এই সকলো ধৰণৰ বাদ্যসমূহ বজাব পাৰিছোঁ যেনে তাল খুটিতাল মাদল

এই সকলো ধৰণৰ বজাব পাৰিছোঁ